আমাৰ এই অঞ্চলৰ মুখ্য ধৰ্মটোৱে হৈছে নৱ বৈষ্ণৱ ধৰ্ম বিশেষকৈ আমি মাজুলিত বাস কৰোঁ যাক এটকা মহন্তৰ স্থান বুলি কোৱা হয় য'ত শংকৰ মাধৱৰ মিলনক্ষেত্ৰ বুলি কোৱা হয় মণিকাঞ্চন সংযোগ বুলি কোৱা হয় প্ৰথম অৱস্থাত দক্ষিণ ভাৰতত ধৰ্মীয় শাস্ত্ৰসমূহ যেতিয়া তামিল ভাষালৈ অনুদিত হৈছিল তাৰপিছত তাৰে এটা ধৰ্ম সেই ধৰ্মসমূহ উত্তৰ ভাৰতলৈ অনা হৈছিল ৰামানুজ ঠাকুৰৰ নেতৃত্বত আৰু সেই সময়ত আমাৰ অসমৰ পৰা শংকৰদেৱ উত্তৰ ভাৰতলৈ ভ্ৰমণ কৰিবলৈ কৈছিল আৰু ভ্ৰমণ কৰিবলৈ যাওঁতে তাত এই নিশা ধৰ্মটো দেখা পায় সেই ধৰ্মটো অসমলৈ তেওঁ অনাৰ চেষ্টা কৰিলে আৰু তাতেই তেওঁ যথেষ্ট শিক্ষা গ্ৰহণ কৰি অসমলৈ ধৰ্মটো আনিলে সেই আছিলে ন বৈষ্ণৱ ধৰ্ম কিন্তু অসমত তেতিয়া অন্য কিছু ধৰ্ম প্ৰচলিত হৈ আছিল স্থানীয় ৰীতি নীতি কিছুমানো প্ৰচলিত হৈ আছিল শংকৰদেৱে তেখেতে অনা সেই ধৰ্মটো সম্পূৰ্ণৰূপে অসমত ব্যৱহাৰ নকৰি অসমৰ স্থলুৱা ৰীতি নীতিসমূহকো সেই ধৰ্মৰ লগত সংযোগ ঘটাই অসমত সেই ধৰ্মটো প্ৰচাৰ কৰিলে সেই অসমৰে এটা অংশ আমি মোৰ অঞ্চলটো আমাৰ মাজুলীখন তেখেতে দুবাৰকৈ তীৰ্থ স্থানলৈ গৈ যি ধৰ্ম যে প্ৰচাৰ কৰিলে এই ধৰ্মটোত কোনো বলি বিধানৰ কথা নাই কোনো অন্যান্য যাগ যজ্ঞৰ কথা নাই বা অসংখ্য দেৱ দেৱীৰ কথাও নাই যিটো ধৰ্মক আমি এক শৰণ ধৰ্ম বুলি কোৱা হয় এক ঈশ্বৰবাদ তেখেতে ভাগৱতৰ কেইটামান স্কন্ধ অসমীয়া ভাষালৈ অনুবাদ কৰে বুলি কৰিলে তাৰোপৰি তেখেতে কীৰ্তন দশম ৰচনা কৰিলে আৰু তেখেতে মাজৰ সময়ছোৱাত মাধৱদেৱ নামৰ এজন শাক্তধৰ্মী ব্যক্তিক নিজৰ ধৰ্মৰ বলেৰে যুক্তিৰ বলেৰে এই ধৰ্মলৈ টানি অনাৰ পিছত এই দুয়োজন মহাপুৰুষে এই আমাৰ এই ধৰ্মটোৰ ইমান সুন্দৰভাৱে সমগ্ৰ অসমত প্ৰচলিত কৰিলে যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোৱেই ধৰ্ম গ্ৰহণ কৰিবলৈ সক্ষম হ'ল আৰু এই ধৰ্মৰ মতেৰে আজিও অসমত এটা বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া ধৰ্ম হিচাপে আছে বিভিন্ন জাতি জনগোষ্ঠীসমূহ এটা জাতি হিচাপে অসমীয়া জাতি হিচাপে গঢ়লৈ উঠিছে এই ধৰ্মৰ স্ৰষ্টা শংকৰদেৱ কেৱল ধৰ্ম স্ৰষ্টাই নহয় তেওঁ সাহিত্যিক তেওঁ সাংস্কৃতিক তেওঁ আধ্যাত্মিক ধৰ্ম গুৰুতো হৈয়েই ইয়াৰ উপৰিও তেওঁ বিজ্ঞানসন্মত বহু তথ্যই এই ধৰ্মৰ মাজেদিয়েই জনসাধাৰণলৈ তেখেতে বিয়পাই দিছিল সেয়েহে আমি গৌৰৱ অনুভৱ কৰোঁ যে বিভিন্ন দেশত বা বিভিন্ন ৰাজ্যত যিখিনি ধৰ্ম চলিছে বা যিখিনি ধৰ্মৰ স্ৰষ্টা আছে সেইসকলৰ পৰা আমাৰ শংকৰদেৱৰ স্ৰষ্টাটো অকণমান বেলেগ ধৰণৰ আমাৰ শংকৰদেৱ এক বেলেগ ধৰণৰ বুলি এইখিনি কোৱা হৈছে আন ধৰ্মগুৰুসকলে ধৰ্মৰ ওপৰতেই বিশেষ গুৰুত্ব দিছিল কিন্তু আমাৰ শংকৰদেৱে এই ধৰ্মটোৰ লগতে অন্যান্য আনুসংগিক সকলো দিশকেই সামৰি লৈছিল আৰু এই গোটেই গুণখিনি তেখেতৰ আছিল গতিকে আমি এতিয়াও ভাবোঁ এক নিকা পৰ্য্য়ায়ৰ কোনো বলি বিধান নোহোৱাকৈ কাকো অন্যায় নকৰাকৈ চলি থকা ধৰ্মটোৱে হৈছে বৈষ্ণৱ ধৰ্ম আৰু মোৰ অঞ্চলত আজিলৈকে অন্য কোনো ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা হোৱা নাই কেৱল এই আমাৰ হিন্দু ধৰ্মৰে এই বৈষ্ণৱ ধৰ্মটোৱে আমাৰ ইয়াত চলি আছে আৰু আমি স্থানীয় সকলো আবাল বৃদ্ধ বনিতা আমি একেলগেই নামঘৰত গৈ ধৰ্মৰ স্ৰষ্টা চৰ্চা কৰোঁ আৰু এই ধৰ্ম আমাৰ আত্মাত আছে আমাৰ হৃদয়ত আছে আৰু ধৰ্মৰ যোগেদি আমি সকলোকে একগোট হৈ থকাৰ বা ঈশ্বৰ প্ৰদত্ত্ব হৈ থকাৰ ঈশ্বৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কামনা কৰিলোঁ ধন্যবাদ